ফুটবলৰ গেমৰ কথা যদি আমি ক'বলৈ যাওঁ আমাৰ এই আমাক যিটো ক্লাব সেই ক্লাবটো যদি আমি ক'বলৈ যাওঁ আগৰ পৰ্যায় বা বৰ্তমান পৰ্যায়লৈকে সেই গেমৰ ক্লাবটোৱে বিভিন্ন ঠাইত অসমৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ঠাইত খেলি ক্লাবৰ যি নাম সেই নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে ক্লাবটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যি ফুটবল প্ৰেমিক ৰাইজৰ যি সহযোগিতা সেই সহযোগিতা অত্যন্ত সুন্দৰ যাৰ দ্বাৰা সেই ক্লাবটোৰ আগবাঢ়ি যোৱাত আমাৰ যি ফুটবলৰ যি ক্লাব সেই ক্লাবটো আগবাঢ়ি যোৱাত আমাৰ যি জনসাধাৰণৰ যি উচ্ছাস উদ্দীপনা সেই উদ্দীপনাৰ দ্বাৰাই আমাৰ এই যুৱপ্ৰজন্মক এই ক্লাবেৰে আগুৱাই নিয়াত ক্লাবটোৰ যি ক্লাবটোৱে যি সাহস দিয়ে আমাক গেমৰ প্ৰতি উচ্ছাস দিয়ে সেই ক্ষেত্ৰত আমাৰ গেমৰ ক্লাববিলাক যথেষ্ট আগবাঢ়ি গৈছে তাৰ কথা আমি ক'বই লাগিব আমাৰ এই ক্লাবৰ জৰিয়তে যি গেমৰ প্ৰতিযোগিতা আমি অংশগ্ৰহণ কৰা হয় এই ক্ষেত্ৰত ক্লাবৰ যি পাৰদৰ্শিতা সেই পাৰশিতা পাৰদৰ্শিতাৰ দ্বাৰাই আমাৰ ক্লাবটোৰ যি প্ৰদৰ্শন হয় সেই প্ৰদৰ্শনৰ দ্বাৰাই আমি এজন ভাল খেলুৱৈ হিচাপে স্বীকৃতি পোৱাৰ যোগ্যতা অৰ্জন কৰোঁ